হেল্ল' এ আছো আৰু এনে আছো তই কি কৰিছ' অ' ভালে ভালে তোৰ ভাল অ' কি স্কলাৰশ্বিপ অ' মই গম পাওঁ মই ক'ম বুলি ভাবিছিলো বাৰু

অ' অ' অ' যাব লাগিছিলে নহয় কাইলৈ মানে

টাউনতে কৰিব লাগিব কেফে এখনত কৰিব লাগিব আকৌ

অ' অ' ঠিক আছে মই ফোন কৰিম বুলি ভাবিছিলোৱেই বাৰু অ' তেতিয়া কাইলৈ আগবেলাতে যাম আৰু অ'

অ' একেলগে যাম আকৌ ময়ো অকলে বেয়া পাওঁ গৈ অ' একেলগে গ'লে ভাল হ'ব কামটো ইজি হ'ব

অ' অ' ঠিক আছে হ'ব